ঊনৈছশ এসত্তৰ চনৰ পৰাই আমাৰ অসমত কিছুমান উন্নত পদ্ধতিৰে মাছৰ সংৰক্ষণ কৰা দেখা যায় গতিকে আৰু আমিও ঠিক তেনেধৰণে পুখুৰী এটা খানি লৈছিলোঁ মানে ফিছাৰী নহয় আৰু পুখুৰী নিচিনাহে হৈছে য'ত নেকি দুবিঘাহে ফিছাৰী বুলি ক'ব পাৰি আমাৰ এক বিঘা নহয় আশী লোচামান মাটি আমি ফিছাৰী খানি লৈছিলোঁ সেই ফি ফিছাৰীত আমি এপ্ৰিল মাহত পোনা দিওঁ মে' জুন মাহৰ পৰা অলপ দানা দিবলৈ আৰম্ভ কৰোঁ আৰু পানী অনুপাতে পোনাটো দান অনুপাতে পোনাখিনি ডাঙৰ হয় আৰু সেই পোনাখিনিত আমি সংৰক্ষণ কৰিবলৈ এবিধ আ আঠুৱা ব্যৱহাৰ কৰোঁ এটা ছাইডে মুকলি কৰি দিওঁ এটা ছাইড অলপ ৰাখি দিওঁ বান্ধোনত ৰখা নিচিনাকৈ ৰাখি দিওঁ গোটেই চাপ খুৱাই আনিব লাগে পোনা পোনাখিনি এটা ছাইডলৈ গুচি আহিব এটা ছাইডলৈ অলপ অলপকৈ ওলাই যাবলৈ দিয়া হয় আৰু এটা ছাইড তেতিয়া সেই ছাইডটো যিটো ওলাই যায় সেই ছাইডটো বন্ধ কি খুলি দিয়া ছাইডটো দুদিনমানৰ পাছত আকৌ বন্ধ কৰি দিয়া হয় তেতিয়া সেই পোনাখিনি চৰি আকৌ সেইডোখৰত ৰয়হি আৰু দানাখিনি খাবলৈ এক ঠাইতে সুবিধা পায় যদি আমি পোনাখিনি দিয়া সময়ত বেলেগ বাহিৰৰ ছাইডৰ পৰা তামোল বা ছেৱাগুটি দিয়ে তেতিয়া আমাৰ বহুত সমস্যা হয় সেই সমস্যাটো দূৰ কৰিবলৈ হ'লে আমি চকু দি থাকিব লাগিব ফিছাৰীত এবাৰ আমাৰ তেনেকুৱা ধৰণৰ হ'ল মাছখিনি চব মৰি গ'ল ডক্তৰ আহিলে ফিছাৰী বিভাগৰ ডক্তৰে কৈছে যে আপোনালোকৰ ইয়াত কিবা বেয়া বীজাণু ছটিয়ালে সেই বেয়া বীজাণু ছটিওৱা কাৰণে আপোনালোকৰ মাছখিনি বহুত লোকচান হ'ল প্ৰায় এক কুইণ্টেলমান মাছ আমি উঠালোঁ উপঙি যোৱা পাছত যেতিয়া মাছখিনি পৰীক্ষা কৰিলে পৰীক্ষা কৰিলত আমি সেইখিনি পৰা হেৰি চিন্তা চিন্তা কৰিবলগীয়া হ'ল গতিকে আমি প্ৰথম কথা হ'ল আমি সেই পোনাখিনি সংৰক্ষণ হিচাপে কৰিব নোৱাৰিলোঁ কাৰণ মানুহৰ মানুহৰ অভাৱ আছিলে তাৰ উপৰি আমাৰ ঊনৈছশ অষ্টাশী চনত নৱেম্বৰ মাহত পানীত অক্সিজেন বেছি হ'ল বুলি কোৱা কাৰণে তেতিয়াও মাছটো মৰি গৈছিলে তেতিয়াও আমি ডক্তৰ আনি পেলানি পৰীক্ষা কৰাইছিলোঁ তেতিয়াৰ পৰা আমি জানিছোঁ যে অক্সিজেনৰ প্ৰদূষণ হ'লেও হেৰি হয় মাছটো মৰি যায় আমি তেতিয়াৰ পৰা অষ্টাশী চনৰ পৰা আমি ভাল ধৰণে শিকিলোঁ আৰু মাছৰ হেৰি পোনা কি ধৰণে ৰাখিব লাগে তেতিয়া তেতিয়াৰ পৰা এতিয়ালৈকে আমি প্ৰায় মাছটো আমি বিক্ৰীও কৰোঁ আৰু ভাল ধৰণে চলিবও পাৰিছোঁ আমি গাঁৱলীয়া মানুহে যিকোনো বস্তু ব্যৱহাৰ কৰি বা মাছ পুঠি বেচি হ'লেও খাব লাগিব আৰু এতিয়া আমাৰ এই এতিয়া এই বছৰৰ বাইছ একৈছ বাইছ চনত আমাৰ বহুত পৰিৱৰ্তনেই দেখিছোঁ কাৰণ মাছবোৰ যি আগতকৈ আমি যেতিয়া যি শিকিলোঁ খলিহৈ দিব লাগে আৰু তুঁহগুড়ি খলিহৈ লগত মিহলি কৰি দিব লাগে তেতিয়া একে বছৰতে মাছটোহেঁত দুই কেজি আঢ়ৈ কেজি হয় সেইটো কথা আমি এতিয়া জানিছোঁ আৰু গতিকে আমি এতিয়া ভাবিব পাৰিছোঁ যে আৰু ঘৰতো পাতিছোঁ অলপ ফিছাৰীটো ডাঙৰ কৰিব লাগে ডাঙৰ কৰিলেহে আমি আৰু অকমান উন্নতি হ'ব পাৰিম সেইবিলাক পৰিৱৰ্তন আমি নিজে নিজে কৰি ল'ব লাগিব গতিকে তেতিয়াহে আমি ঘৰখনৰ উন্নতি হ'ব পাৰিম